কিতাপৰ যোগেদি বহুতখিনি জ্ঞান আহৰণ কৰিব পাৰি কিতাপ পঢ়িলে মানুহৰ মন সুস্থিৰ হয় আৰু বৌদ্ধিক বিকাশ হোৱাত সহায় কৰে কিতাপৰ দ্বাৰা বিভিন্ন জ্ঞান আহৰণ কৰিব পাৰি ঠিক সেইদৰে মনৰ দুখ বেজাৰ আনন্দ সকলো উপভোগ কৰিব পাৰি দ্বাৰাই বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱেও বিভিন্ন ধৰণৰ গ্ৰন্থ লিখি আমাক বহুতখিনি বাট আগুৱাই যোৱাত সহায় কৰিলে ঠিক সেইদৰে লক্ষীনাথ বেজবৰুৱাদেৱৰ কিতাপ গল্পই মানুহৰ মন আকৰ্ষণ কৰাত সহায় কৰিছিল আৰু কিতাপৰ যোগেদিয়েই ভাষাৰ শিকিব পৰা যায় আৰু সেই ভাষাৰ জৰিয়তে এখন দেশৰ পৰা আন এখন দেশৰ লগত যোগাযোগ কৰাত সহায়ক হয় কিতাপেই মানুহক বহুতখিনি আগুৱাই যোৱাত সহায় কৰে আৰু এখন কিতাপ পঢ়িলে মানুহৰ মনৰ দুখ আনন্দ বিষাদ সকলো পাহৰা উপশম হয় কিতাপৰ যোগেদি জ্ঞান বিকাশ হোৱাৰ উপৰিও বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহৰ বিষয়ে জনা যায় আৰু বিভিন্ন দেশৰ লগত যোগাযোগ কৰিবলৈ সুবিধা হয় সেয়েহে সকলোৱে কিতাপ পঢ়ি আনন্দ উপভোগ কৰিব পাৰে আৰু নিজৰ মানসিক মনোকষ্টবোৰো পাহৰিব পাৰে প্ৰতিজন ব্যক্তিয়ে নিতৌ এখন এখন কিতাপ পঢ়াটো জৰুৰী সেয়েহে কিতাপৰ দ্বাৰা জ্ঞান আয়ত্ব কৰাটো সহায় হ'ব আৰু নিজৰ মন মগজু স্বাস্থ্য সকলোবোৰ সুস্থ হৈ থাকিব বুলি অনুমান কৰা যায় বিভিন্ন লেখকসকলে বিভিন্ন ধৰণৰ কিতাপ লিখি ওলিয়াইছে আৰু সেইসকল গ্ৰন্থ আমি পঢ়ি তেখেতসকলৰ দৰ্শন আমি লৈ আগুৱাই যোৱাত সহায় হ'ব ঠিক সেইদৰে ছাত্ৰ ছাত্ৰীসকলেও নিজৰ পাঠ্যপুথি উপৰিও বিভিন্ন ধৰণৰ কিতাপ গ্ৰন্থ পঢ়ি সিহঁ তেওঁলোকৰ বৌদ্ধিক বিকাশ হোৱাত সহায় কৰিব আৰু আজিকালি গ্ৰন্থমেলাসমূহতো বিভিন্ন ধৰণৰ কিতাপ উন্মোচন কৰা হয় আৰু বিক্ৰীৰ বাবে সেইসকলেও যদি নিজে ক্ৰয় কৰিব নোৱাৰে লাইব্ৰেৰীৰ পৰা সংগ্ৰহ কৰি হ'লেও পঢ়িব পাৰে আমাৰ দিনতো আমি ঠিক সেইদৰে ক্ৰয় কৰিব নোৱাৰা কিতাপসমূহ আমি লাইব্ৰেৰীৰ পৰা সংগ্ৰহ কৰি পঢ়িছিলোঁ আৰু দুদিনৰ পিছত আমি ঘূৰাই দিয়া দিছিলোঁ তেনেকুৱা আমাৰ নিয়ম আছিলে প্ৰতিখন কিতাপেই সুকীয়া সুকীয়া এটা অনুভৱ বৰ বাতাৱৰণৰ সৃষ্টি কৰে কিছুমান কিতাপ দুখৰ থাকে কিছুমান আনন্দৰ সেইবোৰ উপভোগ কৰিলেহে আমাৰ মনবোৰ মনৰ দুখসমূহ পাতল হয় সেয়েহে প্ৰতিগৰাকী ব্যক্তিলৈকে আহ্বান তেওঁলোকে যেন এখন এখনকৈ প্ৰতিদিনে কিতাপ পঢ়ি নিজৰ মন মগজু বৃদ্ধি কৰাত সহায়ক হোৱাত সহায় কৰিব কিতাপ অধ্যয়নে প্ৰতিজন ব্যক্তিৰ মনলৈ এক সুস্থিৰ মনোভাৱৰ বাৰ্তা প্ৰেৰণ কৰিব ঠিক সেইদৰে শ্ৰীমন্ত শংকৰদেৱেও কীৰ্তন ঘোষা ৰচনা কৰি আমাৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাত আৰু আগুৱাই যোৱাত সহায় কৰিছিল তেখেতৰ গ্ৰন্থ ৰাজিসমূহ আমাৰ সমাজত বিদ্যমান ময়ো বহুকেইজন লেখকৰ কিতাপ পঢ়িছোঁ ঠিক সেইদৰে সেই কিতাপসমূহৰ দ্বাৰাও মই নিজে অনুভৱ কৰিব পাৰিছোঁ যে বহুতখিনি আগুৱাই যোৱাত সহায় কৰিছে পাঠ্যপুথি কিতাপ পঢ়াৰ উপৰিও প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ উপন্যাসসমূহ গল্পসমূহ যদি পঢ়ে কবিতাসমূহ পঢ়ে তেতিয়া তেওঁলোকৰো মানসিক আৰু বৌদ্ধিক বিকা বিকাশ হোৱাত সহায়ক হ'ব সেয়েহে সকলোকে আহ্বান কৰোঁ যাতে প্ৰত্যেকজন ব্যক্তি ছাত্ৰ ছাত্ৰী তথা সমাজৰ সকলোৱে কিতাপ পঢ়ি নিজৰ আনন্দ উপভোগ কৰিব পাৰে কিতাপ পঢ়াৰ আনন্দ

সেয়েহে এখন কিতাপৰ জৰিয়তে জ্ঞান আহৰণৰ উপৰিও মানুহৰ জীয়াই থকা বহুতখিনি অৰিহণা যোগাব পাৰে ময়ো প্ৰতিদিনে এখন এখন কিতাপ পঢ়ি পাৰ কৰিছোঁ আৰু পঢ়িও ভাল লাগে নিজৰ নাথাকিলেও আনৰ পৰা সংগ্ৰহ কৰি হ'লেও কিতাপ পঢ়ি আকৌ ঘূৰাই দিছিলোঁ আৰু বহুতখিনি মনৰ দুখ পাতল হোৱা যেন অনুভৱ হয় আৰু কিতাপৰ দ্বাৰাই ছাত্ৰ ছাত্ৰীসকলকো বহুতখিনি আগুৱাই যোৱাত সহায় কৰে তেওঁলোকেও যাতে নিজৰ পাঠ্যপুথি কিতাপ পঢ়াৰ উপৰিও নিজৰ কিতাপ পঢ়াৰ উপৰিও অন্যান্য কিতাপসমূহ পঢ়ি শিশু গ্ৰন্থসমূহ তথা গল্প কবিতাসমূহ পঢ়িলে বিভিন্ন দেশৰ কথা জানিলে আৰু যেন উপকৃত হ'ব অনুমান হয় আজিকালি সেই অনুপাতে প্ৰতিযোগিতাও পাতে গল্প গল্প প্ৰতিযোগিতা কবিতা প্ৰতিযোগিতা উপন্যাসৰ প্ৰতিযোগিতা পাঠ পঢ়া প্ৰতিযোগিতা সেয়েহে বহুতো তাত অংশগ্ৰহণ কৰি সুফল অৰ্জন কৰিবলৈ সক্ষম হয় কিতাপ পঢ়াই মানুহক বহুতখিনি দিশত আগুৱাই নিয়াত সহায় কৰে আৰু আগলৈও কৰি যাব সেয়েহে আমি সকলোৱে এক প্ৰস্তাৱ গ্ৰহণ কৰা উচিত যে প্ৰতিদিনে এখন এখন ভাল কিতাপ পঢ়ি আমি নিজকে আগুৱাই নিয়াত সহায় কৰিব পাৰোঁ কিতাপে মানুহৰ বহুতখিনি মনৰ দুখ বেজাৰ পাহৰাব পাৰে মই পঢ়ি অনুমান কৰিব পাৰিছোঁ যে মোৰ দুখ বেজাৰ সকলোখিনি মই কিতাপৰ দ্বাৰাই পাৰ কৰিব পাৰোঁ প্ৰত্যেক দিনে মই এখনকৈ এজন লেখকৰ কিতাপ মই পঢ়ি শেষ কৰিছোঁ তাৰপৰা মই অনুমান কৰিব পাৰিছোঁ যে মোৰ সকলো দিশ পঢ়ি পেলাই আগুৱাই যাব পাৰিছোঁ আৰু মোৰ মানসিক কোনো সুবিধা নহয় আৰু মনৰ দুখসমূহ পাতল হয় এখন কিতাপ পঢ়িয়েই কিতাপ পঢ়া হৈছে এক মানসিক ৰোগৰ ঔষধ সেই ঔষধে বহু বেমাৰৰ পৰা আঁতৰত ৰাখিব পাৰে সেয়েহে কিতাপ পঢ়াৰ আনন্দই বেলেগ হোমেন বৰগোহাঁঞিদেৱৰ এখন নৱমমান শ্ৰেণীত পাঠ্যক্ৰমেই আছিলে কিতাপ পঢ়া আনন্দ বুলি তেখেতেও লিখিছিল যে কিতাপেই মানুহক বহুতখিনি মনৰ দুখ বেমাৰৰ পৰা নিৰাময় কৰিব পাৰে সেয়েহে সকলোকে আহ্বান জনাইছোঁ যে এখন কিতাপ পঢ়ি আপোনালোকে নিজৰ মনৰ আনন্দৰ উপৰিও শৰীৰ স্বাস্থ্য সকলোবোৰ ঠিক হোৱাত সহায়ক হ'ব